পৰিবহণ ব্যৱস্থাৰ বাবে আমি গাঁওবাসীয়ে বিভিন্ন ধৰণৰ কাম কৰি আহিয়ে আছোঁ বিশেষকৈ আমি গাঁৱৰ ডেকা যুৱ শক্তি ৰাস্তা বনোৱা ৰাস্তাত ক'ৰবাত দলং দিয়া এইবিলাক আমি কৰোঁ কিন্তু সেই আমাৰ যিখিনি পৰিশ্ৰম সেই পৰিশ্ৰমখিনি সদায় এটা বেলেগ চ'ৰ্চৰ দ্ৱাৰাই নিয়ন্ত্ৰিত হৈ থাকে মানে যদি ৰাস্তাটোত আমি অকল মাটিৰেহে বনাব পাৰোঁ সেই চৰ্চটো এতিয়া অৱশ্যে অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ যোগেৰে গাঁৱৰ বাট পথবিলাক ভাল কৰিছে আৰু গাঁৱৰ বাট পথবিলাক ভাল কৰাৰ ফলত আমাৰ সুবিধা যথেষ্ট হৈছে এইক্ষেত্ৰত অসম চৰকাৰক ইয়াৰ জৰিয়তেও ধন্যবাদ জনাইছোঁ আৰু গাঁৱৰ বাট পথ উন্নত হ'লেহে পৰিবহণ ব্যৱস্থাটো ভাল হয় কাৰণ যিটো ৰাস্তাত বোকা পানী থাকে সেই ৰাস্তাটোৰেই কেতিয়াও কাহানিও স্কুটাৰে হওক চাৰিচকীয়া সৰু বাহনে হওক বা ঘৰৰ লাগতিয়াল বস্তু আনিবলৈ অ'ট' ভানখনে হওক বা ট্ৰাকখনে হওক আহিব নোৱাৰে কিন্তু ৰাস্তাটো ভাল হৈ থাকিলে মই মোৰ ঘৰৰ পদুলিলৈ অন্ততঃ কিবা এটা বস্তু আনিলে ভানতেই হওক স্কুটাৰতেই হওক আনাৰ সুবিধাটো হয় আৰু এই ক্ষেত্ৰত এতিয়া অসম চৰকাৰে বহুতখিনি কাম কৰিছে আৰু যিখিনি কৰিব লগা আছে বহু ঠাইত গোটেইখিনি হৈ উঠা নাই সেইবিলাক পৰ্যায়ক্ৰমে আগবঢ়াই নিলে গোটেই মানুহখিনিক উপকাৰ কৰাও হ'ব আৰু প্ৰত্যেকেই নিজৰ ভৰিত নিজেই থিয় দিয়াৰ এটা পৰিকল্পনাও কৰিব পাৰিব